অতিমাত্ৰা পৰ্যটকৰ ভিৰে পৰ্যটনৰ স্থলীসমূহৰ ক্ষতি কৰে এনে ভিৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত পৰ্যটনস্থলীয়ে ল'বলগীয়া কিছু পদক্ষেপ হ'ল পৰ্যটকৰ নম্বৰ ধৰি দিব লাগে পৰ্যটকৰ অহা আৰু যোৱা পথ বেলেগ বেলেগ কৰি দিব লাগে তাৰপিছত পৰ্যটকবোৰক বেলেগ বেলেগ জাগাত বিতৰণ কৰি দিব লাগে আৰু পৰ্যটকৰ ভিৰ কোনটো সময়ত বেছি হয় সেইটো পদক্ষেপ চাব লাগে